অসমত বহুতো সংগ্ৰাহালয় আছে আপোনাৰ গুৱাহাটীত তাৰকা গৃহ চাইঞ্চ মিউজিয়াম কলাক্ষেত্ৰটো বিভিন্ন ধৰণৰ বস্তু পুৰণিকলীয়া বস্তুবোৰ সংগ্ৰহ কৰি ৰখা হয় হৈছে বৰ্তমান বিভিন্ন ধৰণৰ পুৰণি সা সামগ্ৰী কলাক্ষেত্ৰ হওক চাইঞ্চ মিউজিয়াম হেৰিবিলাকত শংকৰদেৱ কলাক্ষেত্ৰত ৰাখা হৈছে আৰু আপোনাৰ সত্ৰবিলাকত মাজুলীৰ সত্ৰবিলাকত আৰু আৰু উজনি অসমৰ বিভিন্ন জেগাত পুৰণিকলীয়া সত্ৰ নামঘৰবিলাকত আগৰ পুৰণি মহাপুৰুষসকলৰ বিভিন্ন ধৰণৰ তেখেতসকলৰ সাজ পোচাক চৰিত পুথি আহোমৰ দিনৰ আহোমে ব্যৱহাৰ কৰা হেংদাং তেওঁলোকে ব্যৱহাৰ কৰা সা সজুলি শিৱসাগৰত পুৰণি আহোম দিনৰ ৰজাই পৰিধান কৰা বিভিন্ন অস্ত্ৰ শস্ত্ৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ পোচাক সেইবিলাক সংগ্ৰহ কৰি ৰখা হয় আছে বহুতো সেইখিনি মই কিছুখিনি জেগা মই প্ৰদৰ্শনো কৰিছো দৰ্শনো কৰিছো ভাল লাগে সেইখিনিয়ে আৰু